এক লাখ দহ হাজাৰ তিনি লাখ পাঁচ হাজাৰ ছয় লাখ সাত হাজাৰ আঠ লাখ আঠ হাজাৰ ন লাখ ছয় হাজাৰ